অৰ্পনাৰ মাকে কৈছে নেকি অ মই তেওঁৰ স্কুলৰ পৰা হেৰি টিছাৰে কৈছোঁ মানে তাৰ যে মানে পিৰিয়দৰ পৰা যে জ্বৰ হৈ আছে পুৰা ঘৰত কিবা হৈছিল নিকি বেমাৰ চেমাৰ অ মানে পুৰা জ্বৰ হৈ আছে আকৌ মই দিছিলোঁ বাৰু টেবলেত তথাপিও ভাল পোৱা নাই বাৰু কিবা ফাষ্টফুড চাষ্টফুড বস্তু খাই আহিছিলে নেকি তেল বস্তু কিবা ঘৰত অ পুৰা জ্বৰ হৈ আছে অ পুৰা মানে জ্বৰ হৈ আছে আকৌ তাকে আপুনি লৈ যাব পাৰিব নেকি এতিয়া তাক অ আপুনি যিমানে পাৰে জল্ডি লৈ যাবচোন

অ তাকে মানে মই দিলোঁ বাৰু ঔষধ তেতিয়া ভাল পোৱা নাই হৈয়ে আছে পুৰা জ্বৰটো এতিয়া আপুনি যিমান পাৰে জল্ডি মানুহ পঠাই দিয়ক লৈ যাবৰ কাৰণে অ অ আৰু চাই চিন্তি পঠাব ঘৰ স্কুলত স্কুললৈ দেই